হাঁহ কুকুৰা প্ৰতিপালন কৰিও মানুহো মানুহ আৰ্থিকভাৱে উন্নত হ'ব পাৰে কিন্তু আমি সাধাৰণতে গাঁৱলীয়া সমাজত কম পৰিমাণেৰে হাঁহ কুকুৰা প্ৰতিপালন কৰা হয় ঘৰে প্ৰতি খুব বেছি কম পৰিমাণে প্ৰতিপালন কৰিলে আমি আৰ্থিকভাৱে উন্নত হ'ব নোৱাৰোঁ সময়ত খাবৰ বাবে বা বজাৰত এটা দুটা প্ৰয়োজনত বিক্ৰী কৰিবৰ বাবেহে হয় আমি আৰ্থিকভাৱে বা ব্যৱসায়িক ৰূপে হাঁহ কুকুৰা প্ৰতিপালন কৰিবলৈ হ'লে ফাৰ্ম খুলি আমি ভালদৰে হাঁহ কুকুৰা প্ৰতিপালন কৰাত অতি প্ৰয়োজনীয় আৰ্থিকভাৱে উন্নত হ'বলৈ মন কৰিলে হাঁহ কুকুৰা প্ৰতিপালন কৰি আমি ব্যৱসায়িকভাৱে আৰ্থিকভাৱে উন্নত হোৱাৰ কথা চিন্তা কৰিলে আমি এখন ভাল ধৰণৰ ফাৰ্ম খুলি আমি তাত ভালভাৱে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি হাঁহ কুকুৰা প্ৰতিপালন কৰাটো অতি প্ৰয়োজনীয় আমি আধুনিক প্ৰক্ৰিয়াৰে হাঁহ কুকুৰা প্ৰতিপালন কৰিলে ভালদৰে ভেকচিন প্ৰদান কৰিলে খাদ্য আমি সময়মতে দানা ক্ৰয় কৰি আনি সিহঁতক খোৱাব পাৰিলে আমি ভালদৰে আৰ্থিকভাৱে উন্নত হ'ব পাৰিম হাঁহ কুকুৰাৰ প্ৰতিপালন কৰাটো এটা ভাল ভাল সুচল ব্যৱসায় ইয়াৰ দ্বাৰা আমি ঘৰতেই বহি ভালেমান টকা উপাৰ্জন কৰিব পাৰিম যেনেদৰে হাঁহ কুকুৰা আমি এটা সীমিত সীমিত জেগাৰ ভিতৰত যাতে আমি প্ৰতিপালন কৰিব পাৰোঁ তেনেদৰে এডোখৰ ভাল ঠাই উলিয়াই লৈ তাত এখন ফাৰ্ম খুলি লৈ হাঁহ কুকুৰা প্ৰতিপালন কৰিলে আমি ভালদৰে কুকুৰাবোৰ কুকুৰাবোৰ বা হাঁহবোৰ আমি প্ৰতিপালন কৰিব পাৰিম যেনেদৰে হাঁহ কুকুৰা সময়মতে সিহঁতে কণী পাৰে বা কণী বিক্ৰী কৰিও আমি আৰ্থিকভাৱে উপাৰ্জন কৰিব পাৰোঁ বা তেওঁ হাঁহ কুকুৰাবোৰ বিক্ৰী কৰিও আমি আৰ্থিকভাৱে উপাৰ্জন কৰিব পাৰোঁ টকা উপাৰ্জন কৰিব পাৰোঁ আমি কোনো ধৰণৰ বেমাৰ নোহোৱাকৈ বেমাৰ ৰোধ কৰিব পৰাকৈ সিহঁতক সময়মতে ভেকচিন প্ৰদান কৰি থাকিলে আমাৰ ক'তো কোনো আমাৰ কোনো লছ নহয় বা লোকচানৰ মুখ দেখা নাযাব যাতে তেওঁলোকৰ বেমাৰ নহয় সেইবাবে সময়মতে ভেকচিন প্ৰদান কৰিব লাগিব আৰু তেওঁলোকক সময়মতে খাদ্য প্ৰদান কৰিব লাগিব যাতে খাদ্যৰ কোনো অভাৱ নহয় সেইবাবে আমি খাদ্য সুবিৱ ব্যৱস্থা কৰিব লাগিব গাঁৱলীয়া সমাজত সাধাৰণতে কমকৈ হাঁহ কুকুৰা প্ৰতিপালন কৰিলে আমি আৰ্থিকভাৱে ভালদৰে উপাৰ্জন কৰিব নোৱাৰোঁ বা ব্যৱসায়টোত ভালদৰে আগবাঢ়িব নোৱাৰোঁ টকা উপাৰ্জন কৰিব নোৱাৰোঁ সিহঁতক আমি ভালদৰে প্ৰতিপালন কৰিলে বা সৰহকৈ প্ৰতিপালন কৰিলে আমি ব্যৱসায়টোত ভালদৰে আগবাঢ়ি যাব পাৰিম সেইবাবে এডোখৰ ভাল জেগাৰো প্ৰয়োজন হ'ব আমাৰ গাঁৱলীয়া সমাজত তেনেদৰে জেগাৰ কোনো অভাৱ নাই বাবে আমি কৰোঁ বুলিলে হাঁহ কুকুৰা প্ৰতিপালন কৰিও আমি আৰ্থিক দৈনন্দিন জীৱন পৰিব্ৰহণ কৰিব পাৰিম পৰিব্ৰহ কৰিব পৰা যায় কিন্তু আমাৰ সাধাৰণ মানুহসকলে সেইবোৰ ভাবি নাচাই বাবেই বহুতো মানুহ পাছ পৰি ৰৈছে কিন্তু আমি কৰিব পাৰোঁ আমাৰ গাঁৱলীয়া সমাজত তেনেদৰে কোনো অসুবিধাৰ মুখামুখিও নহয় চহৰীয়া সমাজত এনেধৰণৰ জেগা নাই বাবে তেওঁলোকে কৰিব নোৱাৰে আমাৰ কিন্তু গাঁৱলীয়া সমাজত জেগা আছে বাবে আমি তেনেধৰণৰ ফাৰ্ম খুলি আমি ভালদৰে ব্যৱসায় কৰিব পাৰোঁ আৰু ইয়াত সু সম্ভাৱনাসমূহ অধিক বা আগবাঢ়ি যাব পৰাটোৰ সম্ভাৱনাটো অধিক